হেল্ল' অ' বিকাশ কেনেকুৱা মোৰ ভালে ক'ত এতিয়া হয় নেকি মইও ঘৰতে হেৰি কোৱা কোৱা তুমি কোৱা অ' কি প্ৰ'গেম হয় নেকি অ' মই গ'মেই পোৱা নাই কাহানিকে

ভাল ভাল হেৰি কিবা গায়ক চায়ক আহিব নেকি অ' ঠিকে আছে যাম তেনেহ'লে মই নীল আকাশক বহুত দিন দেখাই নাই

ঠিক আছে ঠিক আছে মই তেখেতৰ লগতে যাম বাৰু অ' ঠিক আছে দিয়া অ' ফোন কৰিবা ফোন কৰিবা অ' দিয়া